হেল্ল' শুনিছে হেল্ল' অঁ ইয়াত মানে আপোনালোকৰ ইয়াৰপৰা মানে মানে ধানৰ খেতি কৰিছে নহয় ন অঁ মানে কোনবিধ ধানৰ খেতি কৰিছে বেছিকৈ এইবাৰ আচ্ছা হয় এনেই মোক কওকচোন মানে কোনবিধ ধান মানে বেছি ভাল হয় মানে অঁ

আচ্ছা নে আপোনালোকৰ মানে বছৰি মানে কিমানমান পায় ধান হয় আচ্ছা হয় বৰা ধানটো কৰে ন হয় তাৰপাছত আপোনাৰ এই জহা ধানৰ কিমানকৈ হয় মোন মানে যেতিয়া আপোনাৰ মানে মানে বিকা টাইম হয় আৰু ন বেচে যেতিয়া জহা ধানৰ দামটো চাগৈ বহুত বেছি মানে বেপাৰ কৰিব কাৰণে মানে জহা ধানটো বেছি ভাল হয়নি বাকী আপোনালোকৰ এই পিনেটো এই মানে মানে বাও ধানটো বেছি হয় নে শালি ধানটো বেছি হয় ভাল হয় আচ্ছা বাৰু ঠিক আছে হ'ব দিয়ক বাৰু ভাল লাগিলে কথা পাতি